আমাৰ অঞ্চলৰ কলা শিল্প অনুষ্ঠানৰ বিষয়ে ক'বলৈ গ'লে আমাৰ ঘৰতে এটা অনুষ্ঠান আছে যিটো শিল শিল্প কলা হিচাপে লোৱা হয় থিয়েটাৰ থিয়েটাৰটো আমাৰ ককাই বেলেগ এখন থিয়েটাৰত থাকি তাত তাত এক্টিং কৰি নিজে প্ৰতিষ্ঠা কৰিছিল সেই থিয়েটাৰখন এতিয়াও চলি আছে ককাৰ পৰা দেউতাই অনুষ্ঠান কৰিছে সেইটো আমাৰ অঞ্চলত বৰপেটা অনুষ্ অঞ্চলৰ ভিতৰত সেই থিয়েটাৰখনেই বহুত পুৰণি এতিয়া পঞ্চাছ বছৰত ভৰি দিব আৰু অসমৰ চুকে কোণে এই থিয়েটাৰখন যায় বিশেষকৈ ক'বলৈ গ'লে আপাৰ ছাইডত থিয়েটাৰখন বহুতেই বহুতেই ভাল পায় আপাৰ ছাইডৰ মানুহে চাই ভাল পায় আৰু তাত বহুতেই ফেমাছ হয় আমাৰ ল'ৱাৰ ছাইডতকৈ আৰু বৰ্তমান ভ্ৰাম্যমাণ জগতৰ পুৰণি থিয়েটাৰ বুলি ক'ব গ'লে ভাগ্যদেৱী থিয়েটাৰৰ পাছত আমাৰ বৰপেটা অঞ্চলৰ থিয়েটাৰ বীণাপানী থিয়েটাৰ বুলি জনা যায়